হেল্ল' অঁ অঁ হেৰি যে আমি আমাক গোটটোৰফালৰপৰা যে এটা কাম কৰোঁ বুলি ভাবিছোঁ এতিয়াতো বি বিহুও আহিব ন বিহুৰ কাৰণে আমি যে দুজনীয়ে মিলি লৈ পেলাই হেৰি কৰোঁ কি বুলি কয় পিঠাৰ কামকে মানে পিঠা বনাওঁ আৰু পিঠাখিনি বিকি লৈ পেলাই আমাৰ যেতিয়া এটা হেৰি পইছা এটা পাম ন তেতিয়া বিহু চিজনতে এইটো কৰোঁ আকৌ এতিয়া হেৰি কৰিম কি বুলি কয় তিল পিঠা বনাম তাৰ পিছত নাৰিকল লাড়ু বনাম তাৰপৰা আৰু তিলৰ লাডু ঘিলা পিঠা এইবিলাক চব পেকেটিং কৰিম বনাম আৰু বনাম আমাৰ ঘৰৰ ঘৰতে বনাম

ফাষ্টতে সৰু সৰুকে ষ্টাৰ্ট কৰোঁচোন ন দুজনীয়ে যিমান পাৰোঁ আৰু তুমি ধৰা তিনি হেজাৰমান টকা মই ধৰা তিনি হেজাৰমান টকা তেনেকৈ ষ্টাৰ্ট কৰোঁচোন ন তাৰ পিছত তাৰপৰা যিটো প্ৰফট পাম তাৰ পিছত আকৌ বস্তু কিনিম আকৌ অঁ দোকানৰ এতিয়া বিহু ছিজনততো এটা পিঠা দহ টকাকৈয়ে এপেকেটত দহটা দহটা হেৰি কৰিম তেতিয়া তেনেকুৱা হেৰি হ'ব এশ টকা সেই পেকেটটো এশ টকাত তেনেকৈ বিকিব পাৰিম আকৌ ঘিলা পিঠাবিলাক পাঁচ টকাকৈ নাৰিকল লাড়ুবিলাক পাঁচ টকাকৈ তেনেকৈ তেনেকৈ হেৰি কৰি পেলাই হেৰি কৰিম পেকেটিং কৰিম আমাৰ ঘৰতে বনাম এতিয়া তুমি আমাৰ ঘৰলৈ আহিবা এটা টাইম লৈ লওঁ আজৰি সময়ত ভাত পানী খোৱাৰ পিছত আৰু দুয়োজনী লাগিম আৰু

অঁ বেনাৰখন আমি যদি মানে আদৰিণীয় আত্মসহায় গোটৰ বেনাৰখন যে আছে সেই তাতে পিঠা পিঠা পনা বিক্ৰী কৰা হয় তেনেকৈয়ে বেনাৰখন হেৰি কৰি ল'ম আকৌ

দুয়োটাই ইউজ কৰিব পাৰিম ন আমাৰতো সেই গেছ আছেই গেছটো ইউজ কৰিম ভাত পানী বনোৱাৰ পিছতো আৰু গেছটো কাম নহয় তাৰ পিছত কৰিব পাৰিম ন ঠিক আছে

অঁ কাইললৈ সবিশেষ আলোচনা কৰিম দেই ঠিক আছে বাৰু দিয়া